হেল্ল' উবেৰ ড্ৰাইভাৰ নেকি আচ্ছা মই ভুলবশতঃ কিবা এটা বস্তু আপোনাৰ গাড়ীত থাকি গ'ল মই ল'বলৈ পাহৰি গ'লো গাড়ীতে গুছি গ'ল সেই আগৰ ঠিকনাত য'ত আমাক নমাইছিলে তালৈকে আপুনি গুছি আহক আহিলে যিটো এক্সট্ৰা মই দিবলগীয়া সেইটো মই দি দিম আপোনাক পইচাটো ৰাইডৰ ফিজটো দি দিম কিন্তু মোৰ বস্তুটো দি যাব থেংক ইউ